গাঁৱলীয়া সমাজত বুলি ক'লে যেনেকৈ গাঁৱলীয়া সমাজত মাটি মাটি দাইলটো মানে বনাই ভাল পায় খাই ভাল পায় আগৰ দিনৰ মানুহে ঘৰতে খেতি কৰিছিল মাহৰ খেতি কৰিছিল মাটি দাইল ঘৰতে হৈছিলে সেই মাটি দাইল খাই ভাল পায় আৰু কালা দালি কালা কালা খেতি কৰিছিল কালা দালিৰে আমি কালাৰ দালিত তিয়াই থৈ এইটো পাতাত পিঁচি লওঁ পিঁচি লৈ তাৰে আমি বৰ বৰ বনাওঁ বৰ বনাই সেইটো আমি টেঙা টেঙাৰে আমি জোল বনায় সেইটিও ৰেচিপি খাই আমি খুব ভাল পাওঁ আৰু কালা দালিটো এনেকৈয়ে বতি কিনে পান্তাভাতৰ লগত খাইও ভাল পাওঁ পান্তাভাত আৰু কালা দালি খাই খুব মজা লাগে গাঁৱত তাৰ পিছত আমি গাঁৱত বুলি ক'লে আমি কচু ঠাৰি কচু ঠাৰি ৰঙালাও গাঁৱৰ মানুহখিনি বিশেষকৈ কচু ঠাৰি ৰঙালাও এইবিলাক দিয়ে এখান লাব্ৰা বনাব নহয় সেই লাব্ৰাখন খাই খুব মজা লাগে মাটি দাইলৰ লগত গতিকে সেনেকুৱা গাঁৱৰ ৰেচিপি বুলি ক'লে এইবিলাক বেছিকৈ জানে যেনে মাছৰ লগত হ'লে মানুহে গাঁৱৰ মানুহে ঔটেঙা বনাব মাছেদি মাছেৰে ঔটেঙা বনাব মাছেৰে ঔটেঙা জোলটো মানুহে খাই ভাল পায় পাৰ মাংস চলিছিল মানে পাৰ মাংস জোলটো খাই ভাল পাব গতিকে গাঁৱত উহোৱা চাউলৰ লগত উগুৱা চাউলৰ ভাত বনাব আৰু পাৰ মাংস খাব গতিকে এনেকুৱা হ'ল গাঁৱৰ ৰেচিপি